ত' নতুন মানে কুকিং শ্ব' চাই বনাবলৈ হ'লে আমি এই টি ভিতো চোৱা নিয়মে নাই এনেই কোনোবাই ওচৰত কৰি থকা দেখিলে আমি চাই মানে শিকো আৰু শিকি ঘৰত বনাবলৈ লওঁ ল'লে মানে কিছুমান ভাল হয় আৰু এই কিছুমান বেয়াও হয় টি এই টি ভি আৰু ইউটিউবত এইবিলাক চালে বোলে সকলো জানে কিন্তু সেইবোৰতো নাচাওঁৱে লোকে কৰি থকাকে অকণমান চাই মানে শিকি লওঁ আৰু বনাও বনা বনাওঁতেও বৰ ভাল হোৱা নাই এতিয়ালৈকে বনাব জনা নাই খাবলৈও মন যায় খাবলৈ মন গ'লেও বনাব নাজানি কি খাবি আনৰ পৰাই লওঁ আৰু চাই মেলি মানে শিকিবলৈ বহুত জটিল আমি ন নজনা হয় আৰু এইবিলাক শিকিবলৈ